হাঁহ কুকুৰাৰ গঁৰালত বায়ু চলাচল চলাচল কৰাটো নিতান্তই গুৰুত্বপূৰ্ণ কাৰণ গঁৰালৰ ভিতৰত হাঁহ কুকুৰাই হাগি দিয়ে বা বায়ু চলাচ হাগি দিলে গোন্ধ ওলায় সেই গোন্ধখিনি বাহিৰলৈ ওলাই যাব লাগিব নহ'লে হাঁহ কুকুৰাবোৰ বেমাৰ হ'ব পাৰে আৰু চাফা কৰিবলৈ সোমালে লেতেৰা গেছ ওলাব কিন্তু বায়ু চলাচল কৰিলে এই সেই গেছটো বাহিৰৰ বাহিৰলৈ ওলাই যায় আৰু ভিতৰুৱা বায়ু প্ৰদূষণৰ পৰা গঁৰালটো ৰক্ষা পৰে তাৰ ভিতৰত কুকুৰা হাঁহৰ লগতে কুকুৰা হাঁহ পালন কৰা গৰাকীৰো স্বাস্থ্য ভালে থাকিব আৰু কুকুৰা হাঁহটো বেমাৰ সেই বায়ু চলাচল নকৰিলে কুকুৰা হাঁহ বেমাৰ পৰিলে মানে যথেষ্টখিনি লোকচান হ'ব পাৰে সেইকাৰণে হাঁহ কুকুৰা গঁৰালত বায়ু চলাচল কৰিব পৰা ব্যৱস্থা অতি প্ৰয়োজনীয় গঁৰালটো বনাবৰ সময়ত হাঁহ কুকুৰা কাৰণে সুবিধাজনক কৰি তুলিবলৈ বায়ু চলাচলৰ ব্যৱস্থাটো লক্ষ্য কৰিব লাগে সেইটো নিতান্তই প্ৰয়োজনীয় সেইকাৰণে গঁৰালটো বনোৱাৰ আগতে আমি আগতীয়াকৈ প্লেনিং কৰি ল'ব লাগে গঁৰালটো বায়ু চলাচলৰ ব্যৱস্থা আছে নে নাই গঁৰালটো বনাবৰ সময়ত হাঁহ কুকুৰা পালন কৰোঁতে সেইখিনি তদাৰক কৰিব লাগে বা শুদ্ধ বায়ু চলাচল কৰিলেহে উৎপাদন হাঁহ কুকুৰা উৎপাদনৰ ক্ষমতা বাঢ়িব বেমাৰ আজাৰ নহয় হাঁহ কুকুৰা এনেকৈ হ'লে আমাৰ উৎপাদনত বহুত বেছি উৎপাদন হ'ব আৰু তাৰ পৰা আমি আৰ্থিকভাৱে বহুত লাভাম্বিত হ'ব পাৰিম এনেকৈ বায়ু চলাচলৰ লগত হাঁহ কুকুৰা গঁৰালত বায়ু চলাচলৰ কথা আমি ভবাটো নিতান্ত প্ৰয়োজনীয় তাৰোপৰি এই যদি আমি বায়ু চলাচলৰ ব্যৱস্থা নকৰোঁ আমাৰ হাঁহ কুকুৰাৰ পোৱালিৰ পৰা আদি কৰি ডাঙৰ কুকুৰা হাঁহবিলাকো ক্ষতি সাধন হ'ব হাঁহ কুকুৰাৰ ক্ষতি সাধন হোৱাৰ লগে লগে আমা আমিও আৰ্থিকভাৱে লোকচান হ'ব আমাৰো সেইকাৰণে প্ৰথমতে আমি হাঁহ কুকুৰাৰ গঁৰালত বায়ু চলাচলৰ কথাটো ভাবিব ভাবি ল'ব লাগে এই এনেকৈ হাঁহ কুকুৰা গঁৰালত বায়ু চলাচলৰ গুৰুত্ব দিলেহে হাঁহ কুকুৰাৰ উৎপাদনশীলতাত ভাল প্ৰভাৱ পৰিব যদি আমি বায়ু চলাচলৰ ব্যৱস্থা নকৰোঁ সেই ক্ষেত্ৰত উৎপাদন সেই উৎপাদনো অতি কম হ'ব আৰু আমি আৰ্থিকভাৱে উন্নতি কৰিব নোৱাৰোঁ হাঁহ কুকুৰাৰ গঁৰালত বায়ু চলাচলৰ ওপৰত গুৰুত্ব দিলেহে আমি আৰ্থিকভাৱে অধিক লাভ লাভালাভ পাম আৰ্থিকভাৱে লাভালাভ হ'লে ঘৰখনৰো উন্নতি দেখা যায় এনেকৈ হাঁহ কুকুৰাৰ গঁৰালত বায়ু চলাচলৰ গুৰুত্ব অতি প্ৰয়োজনীয়